ভাৰতত চাহ প্ৰত্যেকেই ভাল পায় আমি অসমতো চাহ ভা বহুতেই ভাল পাওঁ আমাৰ অসমততো চাহৰ বহুত খেতি কৰা হয় ভাৰত পৃথিৱীৰ ভিতৰতে আমাৰ অসমত চাহৰ খেতিটো ভাল গতিকে অসমত চাহ ভাল নোপোৱাৰ কোনো কথাই নাহে আমাৰ অসমীয়া মানুহখিনিও তাৰে চাহৰ কাৰণে অতিকৈ পাগল চাহটো ঠাণ্ডাত দেহাৰ গৰম উত্তাপটো বঢ়াৰ কাৰণেও চাহ খোৱা হয় এই কিছুমান বেমাৰত বেমাৰ মানে ধৰক গলৰ সুৰসুৰণি টো যদি লাগি থাকে তেতিয়া চাহত জালুক আদা তেনেকৈ দি চাহ বনাই খালে গল গলৰো এন গলৰ সুৰসুৰণিও ঠিক হয় চাহৰ প্ৰকাৰো বহুত থাকে চাহ লা লালচাহ লালচাহটো চা চাহপাত চেনিৰে কৰা হয় আৰু গাখীৰ দিয়া চাহ থাকে গাখীৰ দিয়া চাহটোত চাহপাত গাখীৰ চেনি এনেকৈ বনোৱা হয় বিশেষকৈ এই চাহটো আৰু বহুত প্ৰকাৰে বনাব পাৰি চাহটো হ'লে কি মছলা চছলা দিও এনেকৈ চাহ বনাব পাৰি ইলাচি লং এনেকৈ লগ কৰি দি চাহ বনাব পাৰি চাহটো এটা বি মানুহৰ ব্যৱসায় কৰাৰো এটা উৎস চা চাহেৰে আৰু দোক দোকান চাহাৰ এনেকৈ দিও এটা জীৱিকাৰ উৎস গঢ়ি ল'ব পাৰি